হয় হয় কওক

অ'কে আপোনাক এতিয়া ৰেডী টু মুভ লাগে নে আপোনাক আণ্ডাৰ কন্সট্ৰাকশ্বন লাগে আণ্ডাৰ কন্সট্ৰাকশ্বন বনাই থকা মানে তেনেকুৱা একো প্ৰভিজন নাথাকে নিজে যে আপুনি কৰিব পাৰিব আণ্ডাৰ কন্সট্ৰাকশ্বন মীনছ আমাৰ যিটো বনাই থোৱা থাকিব বনাই আছে মানে কন্টিনিউ হোৱা হোৱা নাই এতিয়ালৈকে আৰু ৰেডী টু মুভ বুলি যিটো থাকে সেইটোত আপুনি এতিয়া মুভ কৰিব পাৰিব আপোনাৰ কোনটো ৰীকুৱাৰমেণ্ট আছিল টু বি এইছ কে নে থ্ৰী বি এইছ কে

আপোনাৰ যদি টু বি এইছ কে থ্ৰী বি এইছ কে হয় আমাৰ এইটো আপোনাৰ যিটো এতিয়া প্ৰজেক্ট চলি আছে এটা চানমাৰীত প্ৰজেক্ট হৈ আছে আপুনি চানমাৰীলৈ যদি আপোনাৰ সুবিধা হয় সেইটো আপুনি গৈ পেলাই আপোনাৰ ভিজিটো কৰিব পাৰে অন্য এটা আমাৰ প্ৰজেক্ট চলি আছে আৰু সেইটো কম্প্লীট হ'ব টু থাউজেণ্ড টুৱেণ্টী ফ'ৰত জুলাইত সেইটো কম্প্লীট তেতিয়া হ'ব আৰু সেইটো আপোনাৰ যদি থ্ৰী বি এইছ কে ল'ব বিচাৰে আপুনি প্ৰাইচিংটো টো ছাগে গম পাইছেই আমাৰ ৱেৱ ছাইটৰ থ্ৰ'য়েদি এইটো হয় হয় আপুনি যদি হয় ইয়াতে আপুনি ফেছিলিটিছখিনি ভাল পাব আৰু আপুনি যদি একেবাৰে ৰেডী টু মুভ লাগে ধৰি লওক আপোনাৰ দুই তিনিমাহৰ ভিতৰত লাগে তেতিয়া আমাৰ পাব খালী এৰিয়াতো বেলেগ হ'ব চানমাৰীত নহয় আৰু সেইটোও আপুনি পাব নাই নাই সেইটোতো আপোনাৰ কম সেইটোতো থাকিবই আপোনাৰ ফেছেলিটীছখিনি চবতেই থাকেই সেইটো কাৰণে আপোনাৰ প্ৰৱ্লেম নাপায় ইয়াতে আমাৰ চিলড্ৰেনৰ চিলড্ৰেনৰ কাৰণে প্লে' মানে প্লে' এৰিয়া থাকিব এটা ডাঙৰ আৰু আপোনাৰ টুৱেণ্টী ফ'ৰ ইনটু ছেভেন ৱাটাৰ চাপ্লাইটো থাকিবই তাৰ পিছতে মেডিকেলৰ কাৰণেও মানে আপোনাৰ চিকিউৰিটী থাকিবই আৰু প্ৰত্যেকটো ৰুমতে আমাৰ ইণ্টাৰ কম ফেচেলিটীটো আমি কৰি আছোঁ সেইটোও হ'বগৈ তেতিয়ালৈকে আপুনি ফেছেলিটীছৰ কাৰণে কোনো প্ৰৱ্লেম নাপাই যদি আপোনাৰ খালী এতিয়াই ৰেডী সোনকালে লাগে তেতিয়া আপুনি নুনমাটিত এটাৰ আমাৰ এতিয়া হৈ আছে সেইটো আপুনি চাব পাৰে সেইটো গৈ এবাৰ ভিজিট কৰিব পাৰে আৰু সেইটো যদি আপোনাৰ পছন্দ আহে আমি খুব একদম মই মানে কম আছে সময় আপুনি ধৰক দুটা তিনিটামানহে আছে সেইটো ফ্লেট সেইটো চাবগৈ লাগিবগৈ গৈ পিনি আপুনি এবাৰ ভিজিট কৰি পেলাই চাই ল'ব আগতীয়া কণ্টেক কৰিব সোনকালে আহিব তাৰমানে সোনকালে এবাৰ চাই যাওঁক ফাইনেলাইজটো পিছত হ'ব আপুনি প্ৰথম চেক কৰি চাই লওক কেনেকুৱা কেনেকুৱা হয় এৰিয়াবোৰ কেনেকুৱা হয় সেইবোৰ চাই লওক চাই পিনি আপোনাক কোনটো হেৰীয়াত লাগিব মানে কোনটো ফ্ল'ৰত লাগিছিল আচ্ছা আমাৰ কিন্তু থাৰ্ড ফ্ল'ৰত এটা খালী হৈ আছে এইটো মানে এতিয়ালৈকে এনেই হেৰী হোৱা নাই চেল হোৱা নাই আপুনি সেইটো চাই যাব পাৰে থ্ৰাৰ্ড ফ্ল'ৰত আছে ঠিক আছে আপুনি আহিব এদিন অ'কে অ'কে আহিব দিয়ক থেংক ইউ